সৃষ্টিমূলক আৰু প্ৰতিভাশালী এটা বিজ্ঞাপনৰ কথা বুলি কওঁতে আজিকালি ইণ্টাৰনেট যোগে অহা কিছুমান এপ্ছৰ কথা ক'ব পাৰি যেনে মোবাইল ফোনত থকা ফ্লিপকাৰ্ট মিচ' ইনষ্টাগ্ৰাম আদিৰ জৰিয়তেই আমি ক'ব পাৰোঁ যিহেতু এগৰাকী মহিলাই কাপোৰৰ ব্যৱসায় কৰে তেতিয়া তেওঁ কাপোৰটো ফটো মাৰি যদি হোৱাটছআপত ষ্টেটাছ লগায় বা ফেচবুকত যদি এডভাৰটাইজ হিচাপে দিয়ে তেতিয়া কাৰোবাৰ হয়তো কাপোৰ পচন্দ হৈ পিনি তেওঁলৈ ফোন কৰিব যিটো নম্বৰৰপৰা দিছিলে সেই নম্বৰৰপৰা ফোন কৰিব ফোন কৰি তেতিয়া গ্ৰাহকজন আহিব আহি পিনি তেওঁ বস্তুটো মানে লৈ যাব যদি নিজৰ পচন্দ হয় আকৌ তেনেকৈ আমি মিচ' বা ফ্লিপকাৰ্টতো দিব পাৰোঁ এতিয়া মিচ'টো তেনেকৈ প্ৰথমে আমি এডভাৰটাইজ হিচাপে দিবলৈ হ'লে কাপোৰযোৰ ধুনীয়াকৈ ফটো মাৰোঁ ফটো মাৰি পিনি তালৈ পঠিয়াই দিওঁ তাৰপিছত দামটো লিখি দিওঁ তাৰপিছতে গ্ৰাহকৰ যদি পচন্দ হয় তেতিয়া ফোন কৰিব বা বস্তুটো অৰ্ডাৰ কৰিব তেওঁলোকে নিজৰ পচন্দৰ কাপোৰটো তেনেকৈয়ে ক্ৰয় কৰিব পাৰে সেয়ে মানে ইণ্টাৰনেট সেৱাৰ জৰিয়তে আমাৰ বহুত সুবিধা হৈছে নহ'লে আগতে মানে যিকোনো এটা বস্তু আমি বিজ্ঞাপন আহিছে নেকি কোনোবা ৰাজহুৱা স্থানতে বা গছৰ ওপৰলৈ আমি চাব লাগিব যে কিবা বিজ্ঞাপন আহিছে নেকি কিন্তু আজিকালি বিজ্ঞাপনৰ কাৰণে মোবাইলত মানে নেটপেকটো থাকিলেই হৈ যায় মোবাইলতে তেতিয়া আহি থাকে সেই বস্তুবোৰ আমি চাব পাৰোঁ আৰু নিজৰ সুবিধা অনুসৰি বস্তুবোৰ ক্ৰয় কৰিব পাৰোঁ নিজেও দিব পাৰোঁ ময়ো এগৰাকী মানে কাপোৰৰ ব্যৱসায়ী মই মিচ'ত কাপোৰ দিছোঁ এই তাত এডভাৰটাইজ দিছোঁ তাৰপিছত বহুত মোৰ মুগাকাপোৰ অসমৰ বাহিৰলৈকৈয়ো মানে নিছে সেয়েহে আজিকালি ইণ্টাৰনেট সেৱাটোৱে যোগেৰে আমাৰ বহুত সুবিধা হৈছে বুলি মই ভাবোঁ